অঁ অঁ হয় কওকচোন অঁ কেনেকুৱা মাটি লাগিছিলে এতিয়া টাউনত গাঁৱত অঁ এতিয়া কেনেকুৱা ঘৰে মাটিয়ে লাগেনে নে অকল ঘৰহে লাগে চাগে আমাৰ এইফালে বাৰু চাৰি পাঁচ লাখৰ ভিতৰত চলি আছে বাৰু কঠা কিমান লাগিছিলে এতিয়া আপোনাক অঁ হ'ব আপুনি কেতিয়ালৈ আহিম বুলি ভাবিছে মই একেইদিনত বাৰু আজৰিয়ে আছোঁ আপুনি আহিলে আহি যাব পাৰিব অঁ ঠিক আছে আহিব পাৰিব অঁ আহিব অঁ মই এইকেইদিন আজৰি আছোঁ বাৰু আহিব পাৰিব অঁ